আমাৰ অঞ্চলত এনেকুৱা ঢেৰ জেগা আছে সাংস্কৃতিক বা কিবা এনেকুৱা নামঘৰ মন্দিৰ বহুতকেইটা আছে এনেকুৱা যেনে আপোনাৰ আছে আমাৰ ইয়াতে শিৱদৌল আছে তাৰপৰা জয়দৌল আছে নামঘৰবিলাকতো আছেই ঢেকীয়াখোৱা নামঘৰ আছে সেইবিলাকত গ'লে আমি আপোনাৰ যেনেদৰে আজি মন্দিৰেই গ'লোঁ জানিবা মন্দিৰ গ'লে তেতিয়া আপোনালোকে ধুতি চুৰিয়াতো পিন্ধি নাযায় ন তেনেকৈ আমি মন্দিৰৰ সাজ পোচাক পিন্ধি যাওঁ সেইবিলাক আকৌ কেতিয়াবাটো আমি আপোনাৰ কেতিয়াবা মানে আমাৰ নামঘৰতো আমাৰ যোৱা হয়েই নামঘৰত কিবা এটা পাতিছে বুলি ক'লে বা জন্মাষ্টমী যেনেদৰে সেনেকুৱা কিবাকিবি অনুষ্ঠান প্ৰতিষ্ঠান হ'লেতো আমি যাওঁ ন তেতিয়া আমি ধুতি চুৰিয়া পিন্ধি যাওঁ তাতে সকাম হয় নাম নাম লয় ভকতসকলে নাম লয় নাম ল'লে তেতিয়া আমি তাতে বহোঁ

তেনেদৰে আমাৰ আমি তাতে বহি পিনি বহুত দেৰি বহুত দেৰি মানে হয় আৰু আপোনাৰ সেইবিলাক নাম গোৱা হয় নাম চাম লৈ থাকোঁতে সময় হয় অলপ টাইম ভাল লাগে এইবিলাকত থাকি পিনি আপোনালোকে হয়তো যায় এনেকুৱা জেগাত নাম চাম লয়গৈ নাম চাম ল'লে ভাল এইবিলাক নামঘৰত যাব লাগে মন্দিৰত যাব লাগে আমাৰ ইয়াতে আছে শিৱ মন্দিৰ এতিয়া শিৱ মন্দিৰত গ'লে আমি আপোনাৰ চাকি জ্বলাওঁগৈ ধূপ জ্বলাওঁ চাকি জ্বলাওঁ বহুত মানুহ আহে এনেদৰে আমাৰ গোটেই অসমৰ মানুহ আহে অসমৰপৰা বিভিন্ন জেগাৰপৰা মানুহে বিভিন্ন ডিষ্ট্ৰিকৰপৰা বিভিন্ন অঞ্চলৰপৰা এনেদৰে আপোনাৰ বহুত মানুহে আহি পিনি তেনেদৰে আৰু শিৱদৌলৰ মুখৰ আগতে আপোনাৰ এনেদৰে দোকান আছে চাকি ল'ব পাৰি ধূপ ল'ব পাৰি কিবা কিবি মিঠাই চিঠাই মানে তাত আপুনি দিবলৈ দৌলৰ ভিতৰত যেতিয়া সেৱা কৰিবগৈ তেতিয়া দিবলৈ সেইবিলাক দিয়েগৈ দ'লৰ ভিতৰত আমাৰ আপোনাৰ পণ্ডিতো থাকে পণ্ডিতবিলাকে আমি যেতিয়া চাকি তাকি জ্বলাবলৈ যাওঁ যেতিয়া আমাক সেৱা কৰে মানে আমাক আপোনাৰ আশীৰ্বাদ দিয়ে কিবা কৰি দিয়ে সেইবিলাক থাকে তেওঁলোক আকৌ আমি আমাৰ আমাৰ মানে তাত গৈ ভাল লাগে এনেই মন চনবোৰ মুকলি হৈ আহে যাব লাগে আপোনালোকো যাব সেইবিলাক জেগাত আৰু আমাৰ আপোনাৰ এতিয়া নামঘৰ গ'লোঁ বুলি ক'লে নামঘৰত এনেদৰে নামঘৰত গ'লে আমি সাজ পোচাক পিন্ধি যাওঁ ধুতি চুৰিয়া এইবিলাক পিন্ধি যাব লাগে এইবিলাক পিন্ধি পিনি এইবিলাক পিন্ধি গৈ পিনি তাৰপৰা নাম লোৱা হয় তাতে আমাৰ আপোনাৰ বুট মাহ প্ৰসাদ দিয়া হয় তাত খাবলৈ ভকতসকলে নাম লয় হাত চাপৰি বজায় সকলোৱে ভকতসকলক সকলোৱে সেৱা কৰে আমাক সেৱা মানে আমি সেৱা কৰোঁ ভকতসকলক ভকতসকলে আমাক আশীৰ্বাদ দিয়ে এইবিলাক ভালো লাগে এইবিলাক কৰি পিনি যথেষ্টখিনি ভাল লাগে সকলোৱে কৰে হয়তো এইবিলাক এইবিলাকত যাব লাগে বহুত ভাল ভাল ভাল জেগা মনটো মুকলি মুকলি লাগে এইবিলাকত গ'লে এইবিলাকত গৈ পিনি বেয়া বস্তু খাই যাব নালাগে এইবিলাকত খোলা মনেৰে যাব লাগে ভাত পানী নোখোৱাকৈ যাব লাগে মন্দিৰত গ'ল বোলে আপুনি ৰাতিপুৱা ভাত চাত নোখোৱাকৈ ভাতটো নোখোৱাকৈ বহুতে যায় ৰাতিপুৱা গৈ পিনি ভাত চাত নোখোৱাকৈ মানে গৈ পিনি সেৱা কৰিলে ভাল বুলি কয় মানুহবোৰে বহুতে সেনেকৈ যায় সেইদৰে ভাল লাগে সকলোৱে মানে মন চনবোৰ মুকলি হৈ আহে আৰু সেইবিলাকত গ'লে আপোনালোকেও হয়তো এইদৰে গ'লে একদম ভাত পানী নোখোৱাকৈয়ে যাব লাগে প্ৰায় যাব সেইদৰে গ'লে ভাল সেইবিলাকে মন চনবোৰ মুকলি হৈ আহে ন

আৰু আপোনাৰ আমাৰ ইয়াতে বহুত এনেকুৱা এনেধৰণৰ জেগা আছে বহুত ধুনীয়া লাগে গৈ পিনি ভকত পণ্ডিত এওঁলোকক লগ পালে বহুত কথা পাতোঁ আমি বহুত জেগাৰপৰা বহুত মানুহ আহে আমাৰ ইয়াতে আছে আপোনাৰ ঢেকীয়াখোৱা নামঘৰ আছে ঢেকীয়াখোৱা নামঘৰ আমি এতিয়া যাওঁৱে ঢেকীয়াখোৱা নামঘৰত আপোনাৰ জন্মাষ্টমী টাইমত মানুহ হয় বহুত মানুহ আহে অসমৰ গোটেই অসমৰে মানুহ আহে আপোনাৰ গোটেই অসমৰ মানে যথেষ্টখিনি মানুহ আহে আৰু সেৱা ল'বলৈ গোটেই দিন দিন লাগি যায় দিন আমি গোটেই দিনটোৱে আমিতো গোটেই দিনটো দিনটোৱে ৰখি থাকোঁ তাত সেৱা কৰিবলৈ চাকি জ্বলাবলৈ বহুত মানুহ হয় তাতে মাহ প্ৰসাদ দিয়ে খাই মেলি তাৰপৰা আপোনাৰ বহুত দোকানো আছে তাত দোকানত কিবা কিবি কিনো ক'লেও আপুনি কিনি আনিব পাৰে ঘৰলৈ তাত গৈ পিনে ধুনীয়াকৈ তালৈ গ'লে আপোনালোকে সাজ পোচাক একদম ধুনীয়াকৈ পিন্ধি যাব লাগে মানে ধুতি চুৰিয়া নামঘৰ গ'লে ধুতি চুৰিয়া পিন্ধি গ'ল গামোচা চামোচা লৈ সেইভাগে তাৰপৰা আপুনি হেৰি কৰি যাব পাৰে আকৌ মন্দিৰ গ'ল বুলি ক'লে আপোনালোকে এইবোৰ কুৰ্তা কিবা কিবি সেইবিলাক পিন্ধি যাব লাগে ধুনীয়াকৈ সাজ পোচাকটোৱে বহুত মেইনটেইন কৰেতো এইবিলাকত গ'লে আপুনি যদি নামঘৰলৈ গ'ল নামঘৰত যদি আপুনি জিন্সৰ পেণ্ট পিন্ধি যায় কিবা কিবা বেলেগ চাৰ্ট পিন্ধি যায় এইবিলাক ভাল নালাগে ন সেইকাৰণে মানে নিজৰ সাজ পোচাকটো নিজেই মেইনটেইন কৰিব লাগে ভাল লাগে এইবিলাকে এইভাগে আৰু নামঘৰ গৈ ভাল মানে নামঘৰত আপুনি গৈ পিনি ধুনীয়াকৈ নাম ল'ব লাগে নাম লয় ভকতসকলে নাম লয় ভকতসকলক ভকতসকলৰ ভৰিত পৰি পিনে সেৱা কৰিলে বহুত মন চন মুকলি লাগে ভকতসকলে আশীৰ্বাদ দিয়ে পঢ়া শুনা মানুহ আমি মানে পঢ়ি আছো এতিয়া পঢ়া পঢ়িবলৈ শক্তি দিয়ে কিবা দিয়ে প্ৰত্যেকটো কামতে শক্তি পায় সেইভাগে সেই আৰু নামঘৰটো ঢেকীয়াখোৱা নামঘৰ বুলি ক'লে চেবেই চিনি পায় মইনাপুৰীয়া নামঘৰ বুলি ক'লে চবেই চিনি পায় আমাৰ ইয়াত সেইবোৰ আছে তাৰপৰা আপোনাৰ আছে আৰু আপোনাৰ টিলিঙা মন্দিৰ তিনিচুকীয়া অলপ দূৰ হয় হ'লেও আমি যাওঁ কেতিয়াবা কেতিয়াবা সেইবিলাকত গৈ পিনি ভাল লাগে বহুত টিলিঙা মন্দিৰত আপোনাৰ এতিয়া টিলিঙা এটা বান্ধি থৈ আহিলেও বহুত ভাল লাগে সেইভাগে কৰিব লাগে সেইবিলাক কাম